ব্যৱসায় আমি কিধৰণে আৰম্ভ কৰিব লাগে ব্যৱসায় আমাৰ গাঁৱত কি কি সমস্যা সন্মুখীন হয় ব্যৱসায় কৰিবলৈ হ'লে আমাৰ গাঁৱত বহুত ধৰণৰ সমস্যাৰ সন্মুখীন হয় টাউনত যিহেতু আমাৰ ব্যৱসায় বস্তুবিলাক ল'বলৈ গ'লে যিহেতু বহুত দাম হয় সেইকাৰণে আমি গাঁৱতে ব্যৱসায় কৰিব লাগে ব্যৱসায় কৰিবলৈ হ'লে আমাৰ জেগাৰ প্ৰয়োজন হয় আমি জেগাৰ পানীটোৰ লাগিব আমাৰ পানী ব্যৱসায় থাকিলে আমি পানী খেতি মাটি কৰিব পাৰিম তেতিয়াহে আমাৰ ব্যৱসায় আৰম্ভ হ'ব ব্যৱসায় আমি অকলে নোৱাৰিলেও দুজন দুজন লগখাই ব্যৱসায় কৰিব লাগিব আমি ব্যৱসায় কৰিবলৈ হ'লে টকা পইচাৰ প্ৰয়োজন হয় ব্যৱসায় আমি দুজন তিনিজন লগখাই কৰিব লাগিব ক'ৰ গাঁৱৰ দাদা ভাইটিসকল লগখাই পিনি ব্যৱসায় কৰিব লাগিব টাউনত আমি বস্তু এটা কিনিবলৈ গ'লে যিহেতু বহুত দাম হয় সেইকাৰণে গাঁৱতে ব্যৱসায় কৰি গাঁৱতে ল'ব লাগিব সেইধৰণে আমি ব্যৱসায় কৰিব লাগিব ব্যৱসায় কৰাৰ কৰি আমি বহুত কিবাকিবি কৰিব পাৰোঁ ব্যৱসায় আমাৰ সৰুৰপৰা কৰি যাব লাগিব তেতিয়াহে আমি লাহে লাহে ব্যৱসায়টো ডাঙৰ কৰিব পাৰিম গাঁৱৰ আমাৰ মানুহে গাঁৱৰ অঞ্চলৰ যিটো ব্যৱসায় কৰিলে সন্মুখীন হয় সেইটোৱে আমি ব্যৱসায় সন্মুখীন কৰিব বহুত মানে জেগাৰ প্ৰয়োজন পানী সেইটোৱে আমাৰ বহুত অসুবিধা সেইকাৰণে আমি গাঁৱত হয়তো কৰিব নোৱাৰোঁ ব্যৱসায় ব্যৱসায় আমি খেতিটো কৰি পিনি আমি সেই খেতিয়ক বস্তুৱে আমি ব্যৱসায় আৰম্ভ কৰিব পাৰিম সেইকাৰণে আমি ব্যৱসায় গাঁৱত যিহেতু বস্তু এটা কিনিবলৈ গ'লে বা ল'বলৈ গ'লে বহুত দাম হয় গাঁৱতে কৰি আমি ব্যৱসায় আৰম্ভ কৰিব লাগিব সেয়ে আমি ব্যৱসায় সেইধৰণেই আৰম্ভ হ'ব ব্যৱসায় কৰিবলৈ যিহেতু আমাক কি কি কি কি প্ৰয়োজন হয় কি কি বস্তু লাগে ব্যৱসায় কৰিবলৈ আমাক এতিয়া ধৰক আলু পিঁয়াজ লাই মূলা খেতি কৰি আমি ব্যৱসায় আৰম্ভ কৰিব পাৰোঁ চব বস্তু আমি সেইধৰণেই ব্যৱসায় ঢেৰ ব্যৱসায় আছে ভাগ ভাগ ব্যৱসায় আমি ব্ৰইলাৰ ফাৰ্ম এখন খুলিব পাৰোঁ লোকেল ফাৰ্ম এখন খুলিব পাৰোঁ সেইটো এটা ব্যৱসায় ব্যৱসায় বেপাৰ বাণিজ্যই সেইধৰণে আমি ব্যৱসায় কৰি কৰিব পাৰিম অকলে নহ'লেও আমাৰ গাঁৱৰ দাদা ভাইটিসকল লগখাই আমি চবেই লগখাই ব্যৱসায় কৰিব লাগিব সেয়েহে আমি সেইধৰণে ব্যৱসায় কৰিব লাগিব ব্যৱসায় আমি এনেধৰণে কৰিব লাগিব যাতে ব্যৱসায়টো আমি ডাঙৰ বহলাই নিব পাৰোঁ দুই এজন লগখাই ব্যৱসায় কৰিব পাৰোঁ সেইধৰণেই ব্যৱসায় হ'ব আমি দোকান এখন দি দিব পাৰোঁ দোকানত যিহেতু আমি এটা বস্তু আনি এটা দামত দিব পাৰোঁ সেইটো ব্যৱসায় আমি সেনেকৈয়ো কৰিব পাৰোঁ যিহেতু আমি অকলে নোৱাৰিলে আমাৰ দাদা ভাইটিসকল লগখাই আমি ব্যৱসায় কৰিব পাৰোঁ সেইধৰণেই ব্যৱসায় কৰিব লাগিব টাউনত যিহেতু বহুত এতিয়া আলু পিঁয়াজ যিকোনো শাক চব্জি দাম আমি ঘৰতে কৰি গাঁৱতে দি পিনি আমি ব্যৱসায় আৰম্ভ কৰিব পাৰোঁ সেইধৰণেই আমাৰ ব্যৱসায় আৰম্ভ হ'ব সেনেকৈয়ে আমি ব্যৱসায় কৰি কৰি ডাঙৰ ব্যৱসায় কৰিব পাৰিম এতিয়া ধৰক ব্ৰইলাৰ ফাৰ্ম কুকুৰাৰ ফাৰ্ম এখন বা সেনেকৈয়ে কৰি আমি সেইটো ব্যৱসায় আমি টাউনত গ'লে যিটো বেলেগ আমি বাহিৰৰপৰা আহে বস্তু সেইটো যিটো দাম বা কিবা ভেজাল বেয়া হয় ব্যৱসায় সেইটো আমি গাঁৱতে কৰি খুৱাই গাঁৱতে গাঁও অঞ্চল লোকক ভাল ব্যৱসায় দিব পাৰিম তেতিয়া গাঁও অঞ্চলৰ লোকসকলে কোনো সমস্যা সন্মুখীন নহয় গাঁও অঞ্চলৰ ব্যৱসায় উৎসাহ যোগাবলৈ বহুত উচিত হ'ব ভাল হ'ব সেনেকৈয়ে ব্যৱসায় কৰি ভাল হ'ব ব্যৱসায় আমি লাই মূলা আলু পিঁয়াজ কবি সেইধৰণে আমি ব্যৱসায় কৰিব লাগিব ব্যৱসায়টো আমাৰ ব্যৱসায় আমি সেনেকৈয়ে কৰিব লাগিব গাঁৱৰ অকলে নোৱাৰিলেও দাদা ভাইটি লগখাই সেনেকৈয়ে ব্যৱসায়টো আৰম্ভ কৰিব লাগিব ভালধৰণে কৰিব লাগিব বহুত সেনেকৈয়ে সৰুৰপৰা কৰি কৰি আমি ডাঙৰলৈকে ব্যৱসায় আৰম্ভ কৰিব পাৰিম যিহেতু আমি ব্যৱসায় কৰি কৰি কৰি আমি বহুত ডাঙৰ ব্যৱসায় কৰিবগৈ পাৰিম আৰু ব্যৱসায় এটাৰপৰা যেনে ব্যৱসায় লোকেল মুৰ্গী ব্ৰইলাৰ হাঁহ কুকুৰা ব্যৱসায় কৰিবপৰা যায় যিহেতু মই ব্ৰইলাৰ ফাৰ্ম ব্যৱসায় কৰি আছোঁ মোৰ ব্ৰইলাৰ ফাৰ্মত চল্লিছ পঞ্চল্লিছ দিন মোৰ ব্ৰইলাৰ আঢ়ৈ কে জি হ'ব হয়গৈ চল্লিছ পঞ্চল্লিছ দিনত তাৰপৰা মই ব্ৰইলাৰটো মই দিব পাৰোঁ মোৰ ব্ৰইলাৰ কোম্পানী কোম্পানীৰ ব্ৰইলাৰ ফাৰ্ম আছে সেইটো এটা মোৰ ব্যৱসায় চব্জি শাক চব্জি আলু পিঁয়াজ লাই মূলা সৈতেও মোৰ সেই ফাৰ্মখন মই জড়িত আছোঁ ফাৰ্মখনৰ লগত মোৰ ঘৰতে আছে এই মোক কোম্পানীৰ ব্ৰইলাৰ ফাৰ্মত ফাৰ্ম আছে ব্ৰইলাৰ কোম্পানী হ'ল প্ৰিমিয়াম সেই কোম্পানীৰ দৰৱ দানা পোৱালি চব আহেই সেইধৰণেই মই চব কৰি আছোঁ গাঁৱৰ ৰাইজেও খাব কোনো সন্মুখীন নহয় ভাল হয় গাঁৱৰ ৰাইজেও ল'ব পাৰে ব্ৰইলাৰ মোৰ তাৰপৰাই সা সুবিধা হয় সেইকাৰণেই বহুত সুবিধা হৈছে ভাল হৈছে শাক চব্জিও গাঁৱৰ মানুহে মোৰপৰাই নি ব্যৱসায় কৰিব পাৰে ব্ৰইলাৰ ফাৰ্মো আছে যিহেতু মই দৰৱ পানী দি থাকোঁ সময়মতে কোনো অসুবিধা পোৱা নাই সেনেকৈয়ে ব্যৱসায় মোৰ সেই ফাৰ্মতো দুই তিনিজন গাঁৱৰ মানুহ আছে ব্যৱসায় কৰি সেইকেইজনো আৰু বেলেগ ধৰণৰ কিবাকিবি ফাৰ্ম আছে লোকেল কুকুৰা সোণালী কুকুৰা ঢেৰ ধৰণৰ ফাৰ্ম এইবোৰ ব্যৱসায় শাক চব্জি সৈতেও মোৰ সেনেকুৱা ব্যৱসায় আছে ব্যৱসায় সেনেকুৱাও ব্যৱসায় আছে মোৰ আৰু ধৰক গাঁৱৰ অকলে নোৱাৰিলেও গাঁও ককাই ভাই লগখাই পিনি ব্যৱসায়টো আৰম্ভ কৰিবপৰা যায় টাউনত টাউনৰ যিটো আমাৰ যি ডিষ্ট্ৰিকত ডিষ্ট্ৰিকৰ বাহিৰত হ'লেও যিটো আমাৰ বস্তুৰ দাম সেই দামতে আমি গাঁৱতে বস্তুটো পোৱা যায় সেইটো ব্যৱসায় আমি কৰিব লাগিব গাঁৱত সেইটো কাৰণে গাঁৱতে ব্যৱসায়টো পোৱা যায় ব্যৱসায় বুলিলে আমি ধৈৰ্য লাগিব লাহে ধীৰে কৰিব লাগিব সেইধৰণেই ব্যৱসায়টো কৰি আমি আগবঢ়াই যাব লাগিব ব্যৱসায়টো সেইধৰণে পাব লাগিব গৈ গৈ ব্যৱসায় আমি সেইধৰণেই সন্মুখীন হ'ম ব্যৱসায়টো আমাৰ সেইধৰণেই হয় যিধৰণে আমি আন এজন আমাৰ আগত ব্যৱসায় কৰি আছে সেইজনৰ আমি লগতে কৰি পিনি ব্যৱসায়টো আৰম্ভ কৰিব লাগিব সেইজনক চাইহে আমি লাহে লাহে ব্যৱসায়টো আৰম্ভ কৰি কৰি আমি ব্যৱসায়টো ডাঙৰ কৰিব লাগিব সেইধৰণে কৰি আমি ব্যৱসায় সন্মুখীন হ'মগৈ ব্ৰইলাৰ এতিয়া মই যিহেতু ব্ৰইলাৰ ফাৰ্ম ব্যৱসায় কৰি আছোঁ তাতো মোৰ এতিয়া গাঁৱৰ দাদা ভাইটি কোনোবা আমি লগখাই ব্ৰইলাৰ ফাৰ্মত ব্যৱসায় কৰি আছোঁ শাক চব্জি ই পাচলিৰ সৈতেও মই আৰু ব্যৱসায় সেনেকৈ ব্ৰইলাৰ ফাৰ্মত কৰি আছোঁ চব লগখাই সেনেকৈয়ে ব্ৰইলাৰ ফাৰ্ম হৈ আছে দাদা আহে ভাইটিসকল গাঁৱৰ এজন দুজন মই ৰখাই লৈছোঁ মাহিলী পইচা দি সেই ভাইটি বা দাদায়ে চাই থাকে মই তেতিয়া চাক চব্জিৰ ব্যৱসায়ত মই মন দিব পাৰোঁ সময়মতে চাক চব্জিৰ পানী এই ৰ'দৰ ছাঁহ ৰ'দ এনেকৈ মাটি তোলা বা মাটি ছটিওৱা সেনেকৈ ব্যৱসায় আৰম্ভ কৰোঁ সেনেকৈয়ে ব্যৱসায় কৰি যাব লাগিব আগলৈকে ভাল হ'ব কোনো অসুবিধা পোৱা নাই ব্যৱসায়ত ভাল ব্যৱসায় কৰিবলৈ আৰু ব্যৱসায়টো আৰু বিভিন্ন ব্যৱসায় আছে ঢেৰ ব্যৱসায় ব্যৱসায় আৰু কৰিব লাগিব ভাল হ'ব লাগিব ব্যৱসায়ত তেনেকৈয়ে ব্যৱসায় গাঁৱৰ কোনো অঞ্চলৰ লোকসকলে সমস্যাৰ সন্মুখীন হ'ব নালাগিব গাঁও অঞ্চলত ব্যৱসায় উৎসাহ যোগাবলৈ আমি উচিত উচিত কৰিব লাগিব গাঁওবাসিক ব্যৱসায় কৰিবলৈ উচিত যোগাব লাগিব তেতিয়াহে তেওঁলোকেও ব্যৱসায় মনোযোগ দিব ব্যৱসায় কৰিব নহ'লেতো এতিয়া টাউনত কিমান বস্তু দাম টাউনলৈ যাব টাউনত গৈ এই বস্তু দাম দি আনিব দাম দি আনিলেতো নহ'ব গাঁৱতে পায় গাঁৱতে সস্তাত কৰিব লাগিব সেনেকৈয়ে দিব বস্তুটো সেনে সেইধৰণেই ব্যৱসায় কৰি যাব লাগিব কৰি যাব লাগিব ব্যৱসায় সেইধৰণেই চলাই যাব লাগিব টাউনত যিহেতু দাম আমাৰ গাঁৱতে ব্যৱসায় কৰি দুই এটকা কমত ব্যৱসায় কৰি আমি সেইধৰণে চলাই যাব লাগিব সেয়েহে ব্যৱসায় আৰু ব্যৱসায় সেইধৰণেই কৰিব লাগিব